মোৰ মতে গ্ৰাম্য় সম্প্ৰদায়সমূহত কৃষি উদ্য়েগটো উন্নত কৰিবলৈ হ'লে চৰকাৰী বিভিন্ন ধৰণৰ আঁচনি যেনেকৈ কৃষি ঋণ দিব লাগিব কৃষি বীজ আৰু সকলোকে সা সৰঞ্জাম যেনেকৈ ট্ৰেক্টৰ সকলো ধৰণৰ ধান কটা আজিকালি ধুনীয়া ধুনীয়া মেচিনবোৰ ওলাইছে ৰোৱা মেচিন ওলাইছে সেইবোৰ যদি চৰকাৰে যদি সকলোকে সুবিধা কৰি দিয়ে তেতিয়াও কৃষি উদ্য়োগটো উন্নত হ'ব আৰু ভাল জাতৰ যদি বীজ দিয়ে সদায় অকল যে এটা চীজনত দিলে সেইটো নহয় যে প্ৰত্য়েক চীজনত এইটো ভাল চৰকাৰে আহিব লাগে মানুহ পঠিয়াব লাগে গাঁৱৰ মানুহখিনিৰ কি হৈছে চাবলৈ অকল যে ধান খেতি পৰাই মানুহ চলিব সেইটো নহয় আজিকালি সকলো ধৰণৰ বীজ দিব লাগে যাতে কৃষিৰ উন্নত হয় সকলোৰে আমাৰ অসমখন চহকী হৈ থাকে বস্তু বস্তুবোৰ দামবোৰ কম হয় নহ'লে চীজনত ইমান ইমান দাম হয় বস্তুবোৰ চৰকাৰে আঁচনিয়ে আঁচনি পালে সকলোধৰণৰ সুবিধা পালে বস্তুবোৰৰ দাম কমি যায় চৰকাৰৰ মানুহ আহি আহি চাব লাগে ভালকৈ যত্ন কৰিব লাগে বিভিন্ন ধৰণৰ শিকা শিকাব লাগে মানুহবোৰক প্ৰশিক্ষণ দিয়াব লাগে মানুহবোৰক কেনেকৈ কি হয় সেনেদৰে কৃষি সম্প্ৰদায়সমূহত কৃষি উদ্য়োগটো উন্নত কৰিব পৰা যাব